ভাল ভাল

তোৰ লেখিয়া নহয় নিজৰ জেগাত আছোঁ নিজৰ জেগাত থকা বেলেগ জেগাত থকা পাৰ্থক্য থাকে তই কেলে ফোন কৰিলি

কিহৰ অঁ ভি ডি পি অঁ অঁ অঁ আমি আগত বনাইছিলোঁ হেৰি হেৰিটো নাই নেকি মই ইয়ালে আহিলোঁ সেইটো উপায় নাই আগতে মই লীড লৈ আছিলোঁ এইটোৰ এটা চিষ্টেম আছে মানে কি তই প্ৰশাসনৰ লগত জড়িত হ'ব লাগিব প্ৰশাসনৰ লগত জড়িত হ'ব লাগিব মানে এছ পি অফিচাৰৰ লগত পাৰিশ্যন ল'ব লাগিব প্ৰথম কথা হ'ল কি গাঁৱৰ লগতো এখন মিটিং পাতিব লাগিব নামঘৰতে হওক বা ইস্কুলতে হওক আমি আগতে নামঘৰত পাতিছিলোঁ তেহঁতি যেনে ভাল পাও এখন বুলি গাঁও নহয় দুই তিনিখন গাঁও মিলি পাতিব পাৰি অঁ গোটেই দুই তিনিখন চাৰিখন গাঁও মিলি ধৰিলও অঁ গোটেইখন গাঁও মিলি পাতিব পাৰি অঁ খালি যিকেইটা ল'ৰা তাত থাকিব গোটেই ৰেছপন্সিবিলটি সিহঁতৰ মাজত বুজি পালি নাই নহয় নহয় তেনেকে নহয় তেনেকে তেনেকে নহয় প্ৰথমতই মানে গোটেইখন গাঁও মেলি মিটিঙখন পাতিব লাগিব অঁ অঁ অঁ তাত মই মানে নিজে চিলেক্ট কৰি দিলো যে কাক প্ৰেছিডেণ্ট পাতো কাক চেক্ৰেটাৰী পাতো মানে সেইটো ৰেছপন্সিবিলিটি বহুত ধেৰ বহুত মানে সিহঁতৰ দায়িত্ব ধেৰ মানে থানাই এক্স ৱাই জেড অকল এইটো কেছ বুলিয়ে নহয় গোটেই গাঁওখনৰ এই তিনিখন গাঁৱৰ গোটেই ৰেছপন্সিবিলিটি সিহঁতৰ মানে ৰাতি বাৰটা এটা দুটা তিনিটা বজাতটো সিহঁতি অঁ এনি টাইম অঁ এনি টাইম কমিউনিকশ্যন কৰি থাকিব লাগিব তই সিহঁতে ফোন কৰিব তোক কেতিয়াবা যদি কিবা তহঁতৰ গাঁওখনৰ প্ৰ'ব্লেম হয় আমাৰ তিনিখন গাঁৱত যদি প্ৰ'ব্লেম হয় সিহঁতে ফোন কৰিব যাব লাগিব দৌৰিব লাগিব মানে চেক্ৰেটাৰী প্ৰেছিডেণ্টৰ বহুত দায়িত্ব ডিউটিটো পিছত আহে প্ৰথম কমিটিটো প্ৰথম প্ৰথমৰ পৰা শুন আকৌ ডিউটিটো কিন্তু বহুত পিছত আহে প্ৰথম কমিটিখন যেতিয়া তোৰ গাঁৱত গঠন কৰি দিবি গঠন কৰাৰ পিছত তই এছ পি অফিচলে গ'লি তাত ওচৰ মানে সদৰ বা পানীগাঁও আমাৰ পানীগাঁও পৰে নেকি অঁ পানীগাঁওত এপ্লিকেশ্যন দিব লাগিব যে এনেকে আমি ভি ডি পি পাৰ্টি গঠন কৰিছোঁ সিহঁতি চাৰ্টিফাইড কৰিব তাৰ পৰা এছ পি অফিছলে দিব প্ৰেছিডেণ্ট চেক্ৰেটাৰী নাম লাগিব সদস্য়াবিলাকৰ নাম লাগিব বেংক একাউণ্ট লাগিব পইচা পাবি তহঁতি আমি আগতে পইচা পাওঁ তাৰ পিছত লাইচেঞ্চ দায়িত্ব ধেৰ মানে দায়িত্ব খিনি পালিব লাগিব তাৰ পৰা ৰেজিষ্টাৰ ৰেজিষ্টাৰ হ'ব ৰেজিষ্টাৰ হোৱাৰ পিছত আৰু দায়িত্ব গোটেখিনি তহঁতৰে আৰু তেতিয়া আমাৰ গাঁওখনত যে পুলিচ সোমাবলৈ হ'লে হেৰি প্ৰেছিডেণ্ট ছেক্ৰেটাৰীলে ফোন কৰিব এতিয়া এনেকুৱা এনেকুৱা কথা আপোনালোকৰ তেনেকুৱা কিবা হেৰি এটা প্ৰ'ব্লেম এটা হৈছে সিহঁতি আমাক কানেকশ্য়ন নোহোৱাকে সিহঁতি যাব নোৱাৰে ভি ডি পি পাৰ্টি বহুত ডাঙৰ বস্তু আমাৰ মানুহবিলাকে ভাবে সৰু বস্তু বুলি

নাই নাই এনেকুৱা নহয় নাই এনেকুৱা এনেকুৱা নহয় এনেকুৱা নহয় এনেকুৱা নহয় কিন্তু দায়িত্ব থাকিবই

সেই তহঁতি আইন পঢ়িবলৈ বহুত বাকী আছে কিন্ত হ'লেও গাঁওখনত ভি ডি পি পাৰ্টি ভি ডি পি পাৰ্টি থাকিলে মানে বহুতখিনি কথাত মানে বাচি থকা হয় মানুহৰ এটা ডৰ থাকে যে গাঁওখনত ভি ডি পি পাৰ্টি আছে আৰু চাইন ব'ৰ্ড থাকে আৰু ৰেছপঞ্চিবিলিটি সিহঁতৰ মানে আমি তেহঁতক যদি কোনোবা মানুহ অচিনাকি মানুহ আহে ৰখাব পাৰোঁ সুধিব পাৰোঁ সিহঁতৰ আইডেণ্টিটি মানে চাব পাৰোঁ এই ল' টো আমাক দিছে মানে বাকী একো নাই দিয়া বুজি পালিনে নাই কিন্তু এইটো নহয় অঁ কিন্তু এইটো নহয় তই কোনোৱা কোনোৱা পটকে যেন তই গম নোপোৱাকে নিজৰ ঘৰৰ মানুহ যদি চুৰ কৰি দিলে এতিয়া তোৰ ভি ডি পি পাৰ্টি প্ৰেছিডেণ্ট ছেক্ৰেটাৰী যদি ওঠাই নিয়ে তেতিয়া কি কৰিব তই ধেৰ কথা তই আছ ক'ত

নহয় আমাৰ ল'ৰা ল'ৰাবিলাক ল'ৰাবিলাক এক্টিভ হ'বই লাগিব বুজি পালি নে নাই অকল মানে পঢ়া শুনা চাই থাকিলে নহয় কিমানটো মানুহে চাব এইটো পুলিচৰ কেপেচিটি কিমান আমাৰ নিজে মানুহে নিজে এক্টিভ হ'ব লাগিব আগৰ লেখিয়াকে আগৰ লেখিয়াকে যদি দিব ধৰিলে হেঁতেন এইবিলাক নহয়ে এতিয়া কোনো হেৰি দিবলৈ মন নকৰে

তেতিয়া আমিনো আমিনো কোন আৰু তই চিন্তা কৰ

ৰ'বদেই কালি কিবা এটা মিলাব লাগিব নিজৰ গাঁওখনতে নিজেই মিলাই দিলে হ'ল আৰু একৈছটাৰ ওপৰত যিমান ভৰাওঁ

অঁ লাগিব অলপ দিন মই মোটামোটি বিহুত যাম বিহুত বিহুত বিহুত বিহুত চব হ'ব টেনশ্য়ন ল'ব নালাগে

পালো বাৰু একো টেনশ্য়ন ল'ব নালাগে অ'কে অ'কে ঠিক আছে দে বাই বাই